হয় ক'ভিডে আমাক বহুতো কথাই শিকাই গ'ল তেনেকুৱা এটা পৰিস্থিতি যাতে আকৌ নাহে আমি সেইটোৱেই কামনা কৰোঁ ক'ভিডৰ এই আমাক বহু কথাই আমাক শিকাই গ'ল বাৰু গতিকে আমি এই ক'ভিডৰ পৰা বাচি থাকিবলৈ হ'লে আমি প্ৰথমতেই চাফচিকুণৰ প্ৰতি গুৰুত্ব দিব লাগিব আমি হাত দি আমি সদায় ভাল ধৰণে ধুই কৰিহে আমি খাদ্য গ্ৰহণ কৰা উচিত আমি বিশেষকৈ মাস্ক মাস্কখনটো আমাৰ একেবাৰে অপৰিহাৰ্য মাস্কখন এই যে ক'ভিডতেই অকল এইখন ব্যৱহাৰ কৰিবলৈ সেইবুলি নহয় আমি পৰাপক্ষত যিহেতু আমি এই আমাৰ এতিয়া ঠাণ্ডাদিন আহি আছে এই ঠাণ্ডাদিনতো আমি এই মাস্কখন আমি মানে ব্যৱহাৰ কৰাটো আমাৰ একেবাৰে প্ৰয়োজনীয় আমাৰ ঠাণ্ডাদিনতেই আমাৰ বেছিকৈ এনেকুৱা মহামাৰীৰ ৰোগবিলাক আমি অহা দেখা পাওঁ আৰু সেই সময়তেই আমাৰ পানীলগা কাঁহ জ্বৰ আদি আমাৰ এই বেমাৰসমূহে দেখা দিয়ে গতিকে সেই মাস্কখনত যদি আমি অনবৰতে আমি ব্যৱহাৰ কৰোঁ আমি সেই মাস্কৰ দ্বাৰাই আমি বহুতো তেনেকুৱা বেমাৰৰপৰা আমি হাত সাৰিব পাৰোঁ আৰু তাৰ উপৰিও আমি বহুতো আমি সাৱধানতা অৱলম্বন কৰিব লাগে বিশেষকৈ আমি

খোৱা বোৱা ক্ষেত্ৰতো খোৱা বোৱা ক্ষেত্ৰতো আমি আমাৰ শিশুসকলকো যাতে ক'ৰবাৰপৰা আহি আহিলেও বাহিৰৰপৰা ক'ৰবাত পৰা আহিলে আহি আমি যদি তেখেতসকলক ভালধৰণে হাত পাত ধুই কৰি বা আমি চেনিটাইজাৰ ব্যৱহাৰ কৰি বা হেণ্ডৱাছ ব্যৱহাৰ কৰি এই ভালধৰণে হাত মুখ চাফচিকুণ কৰিহে আমি আকৌ তেওঁলোকক এইখিনি খাব যিকোনো খোৱাবস্তু আমি এই খাবৰ কাৰণে আমি পৰামৰ্শ দিব লাগে সেইখিনি কৰিলেও আমাৰ এইখিনিৰপৰা বহুতখিনি আমি আমাৰ হেৰি হ'ব তাৰ দ্বিতীয়তে আমি কিছুমান ফল মূলৰ ওপৰতো আমি গুৰুত্ব দিব লাগিব আমি যিখিনি ফল মূল খালে আমি যাতে আমাৰ স্বাস্থ্য আমি ভালধৰণে ৰাখিব পাৰোঁ ফল মূলে আমাক বহুতো তাৰপৰা আমি ভিটামিন আদি পাওঁ ফল মূলৰপৰা এই ফল মূলসমূহ আমি প্ৰত্যেকেই খাব লাগিব আৰু আমাৰ শিশুসকলকো আমি খাবলৈ দিব লাগিব আৰু সেইসমূহ আমি ভালধৰণে চাফচিকুণ কৰি পৰিষ্কাৰ আদি কৰিহে আমি খাব লাগে আৰু যিখিনি ধৰক ক'ভিডৰ সময়ত আমি পাইছিলোঁ তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় ঔষধ পাতি বিশেষকৈ আমাৰ ইমিউনিটি আমাৰ এই শক্তিটো আমি ধৰি ৰাখিব হ'লে যিখিনি আমাৰ প্ৰয়োজনীয় ভিটামিন আদি ঔষধ পাতি সেইখিনি আমি তেনেকুৱা এটা যদি আকৌ পৰিস্থিতি হ'বলৈ হয় আমি তাৎক্ষণিকভাৱে পোৱাকৈ আমি আমি ঘৰতে আমি মজুত ৰাখিব লাগিব আৰু আমি যে তেনেকুৱা এটা পৰিস্থিতি আহিবলৈ হ'লে মানে আমি হয়তো আমি যিহেতু প্ৰায় সময়তে বাহিৰতে আমি ঘুৰা পৰা কৰি থাকোঁ হয় সেইখিনি আমি কৰিব নালাগিব আমি সাৱধানতা ল'ব লাগিব আমি একেবাৰে প্ৰয়োজন সময়তহে আমি বাহিৰলৈ ওলাব লাগিব আৰু ঘৰৰ সকলো সদস্যকে সেইখিনি সজাগ সচেতন কৰিব লাগিব এইখিনি কৰিলে আমি বহুতো হাত সাৰিব পাৰিম আৰু যিহেতু এইটো এটা ভাইৰাছ তেনেকুৱা যদি আমি ৰোগী দেখা পাওঁ তেনেকুৱা আমি গম পাওঁ যে আমুক বিক্ৰীজনৰ কিবা এটা হয়তো ৰোগ হৈ আছে আমি সেইজনৰপৰা অন্ততঃ আমি তেখেতৰপৰা আমি দূৰত্বটো বজাই ৰাখিব অন্ততঃ এক মিটাৰ আৰু তেনেকুৱা আমি গম পালেই আমাৰ আমি মাস্কখন আমাৰ হাতত যদি থাকে আমি তৎক্ষণাত আকৌ মাস্কখন আমি ব্যৱহাৰ কৰিলে আমি সেই তেখেতৰপৰা সেইটো আমি বেমাৰটো হয়তো হেৰি হোৱাৰপৰা আমি ৰক্ষা পাব পাৰিম গতিকে সেইখিনি আমি অৱলম্বতা সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু তেনেকুৱা ব্যক্তিৰপৰাও আমি অলপ আঁতৰত থাকিব লাগিব গতিকে এই কথাখিনি আমি যদি সকলোৱে গুৰুত্ব দি আমি চলোঁ তেতিয়া আমি এই এনেকুৱা পৰিস্থিতিৰপৰা বহুত ধৰণে আমি ৰক্ষা পাব পাৰোঁ